আমাৰ গাঁৱৰ মানুহবোৰ সাংস্কৃতিকভাৱে সক্ৰিয় আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক আমি গীত নৃত্য সকলোখিনি শিকাওঁ তাৰপিছত যুৱক যুৱতীসকলকো আমি সেইবিলাক সৰুৰপৰাই শিকাই আহিছোঁ আৰু বিশেষকৈ আমাৰ মহিলাসকলো বহুত আগবঢ়া এইবোৰ ক্ষেত্ৰত আমি আমাৰ গাঁওখনত আমি বিহু পাতোঁ আৰু সকলো দিৱস উদযাপন কৰোঁ তাত আমাৰ কণ কণ মইনাহঁতে আৰু যুৱক যুৱতীসকলে সকলোখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তাৰপিছত আমি মহিলাসকলেও বিহু নাচোঁ জেং বিহু নাচোঁ তাৰ পিছত দিহানাম গাওঁ বিহু নাম গাঁও সেই সকলোখিনি আমি নোৱাৰিলেও আমি আগবাঢ়ি যাওঁ কৰিবলৈ আৰু ঠিক তেনেদৰে আমি আমাৰ ল'ৰা ছোৱালীকো আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ পাৰিলেও নোৱাৰিলেও সিহঁতি সমাজৰ আগত এটা ষ্টেজত উঠি পেলাই মানে গাবপৰা আমি গাবলৈ মানে চেষ্টা কৰোৱাইছোঁ এতিয়া মোৰ ল'ৰাটো মোৰ ল'ৰাটোক গাবলৈও শিকাইছোঁ নাচিবলৈও শিকাইছোঁ আৰু যোৱাকালি তাক এযোৰ নেগেৰাও আমি আনি দিছোঁ তাক নেগেৰাও বজাবলৈ শিকাম ঠিক তেনেদৰে অকল ময়ে নহয় মানে আমাৰ গাঁৱৰ সকলোখিনি মানুহেই সকলো মাক দেউতাকে আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক তেনেদৰে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু তেতিয়াহে মানে আগলৈ গৈ আমাৰ গাঁওখন সাংস্কৃতিকভাৱে সক্ৰিয় হ'ব আৰু বহুত গুৰুত্বপূৰ্ণ এই সাংস্কৃতিক দিশটো লৈ আগবঢ়ি নিয়াটো বহুত গুৰুত্বপূৰ্ণ সেইকাৰণে আমি আমাৰ সকলোখিনি ল'ৰা ছোৱালীক গাঁৱৰ সকলো কণ কণ ল'ৰা ছোৱালীক নিবলৈ চেষ্টা কৰিছোঁ